মই ভ্ৰমণ কৰা কিছুমান প্ৰিয় ঠাই বুলি ক'লে লিষ্টখন বহুত দীঘলীয়া হৈ যাব কাৰণ মই সৰুৰে পৰা খুৰি ঘূৰি ফুৰি খুব ভাল পাওঁ ফুৰিছোঁ যথেষ্টখিনি ঠাই তাৰ ভিতৰত প্ৰিয় ঠাই বুলি ক'লে ধৰক তেজপুৰৰ মহাভৈৰৱ মন্দিৰ মাজুলী অগ্নিগড় ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ এইবোৰৰ লগতে উমানন্দ মন্দিৰো আছে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে কলাক্ষেত্ৰ চিৰিয়াখানা বশিষ্ঠ মন্দিৰ কামাখ্যা মন্দিৰ এইবিলাকেই ফুৰিছোঁ ভাল লগাৰ ভিতৰত তাৰ ভিতৰত মাজুলীও মোৰ খুব ভাল লাগে কলেজত পঢ়ি থকা সময়তো শিক্ষামূলক ভ্ৰমণত গৈছিলোঁ মাজুলীলৈ মাজুলীৰ সময়খিনিৰ কথা বুলি ক'লে খুব বেছিয়ে ভাল লাগে আচলতে মাজুলী কাৰণ মাজুলীৰ সত্ৰসমূহ ধৰক এই গড়মূৰ সত্ৰ হওঁক দক্ষিণপাট সত্ৰ আউনীআটী সত্ৰ খুব বেছি ভাল লাগিল সত্ৰখিনিত গৈ সত্ৰত হোৱা পাল নাম আকৌ তাত যিখিনি তেওঁলোকে ৰাস কৰে সেইবোৰ আমাৰ অসমৰ ভিতৰতে জনপ্ৰিয় আৰু তালৈ যাওঁতে ব্ৰহ্মপুত্ৰৰ বুকুত যেতিয়া ফেৰিৰে গৈছিলোঁ আমি সেই ফেৰিৰে যোৱাৰ যিখিনি অভিজ্ঞতা খুব বেছি ভাল লগা ফিৰফিৰিয়া যিখিনি বতাহ মাৰি থাকে ফেৰিত যাওঁতে তাতে আমি আবেলি গৈছিলোঁ আৰু সেই আবেলিৰ ডুব যোৱা বেলিটো সেই সৌন্দর্যখিনি আচলতে কথা কৈ আপোনাক বা কাৰোবাক আপুনি বুজাব নোৱাৰে যোনে নিজ চকুৰে বা সেই সময়কণ উপলব্ধি কৰিছে তাত ফেৰিখনত বহি আচলতে তেওঁলোকেহে গম পাব সেই সময়কণ কিমান খুউব বেছি ধুনীয়া অসমত মাজুলী আচলতে পৃথিৱীৰ ভিতৰতে অসমৰ নহয় পৃথিৱীৰ ভিতৰতে জনবসতি থকা আটাইতকৈ ডাঙৰ এটা নদীদ্বীপ আৰু মাজুলীখন খুব বেছিয়ে বিখ্যাত ধৰক কৃষ্টি সংস্কৃতি বা সত্ৰনগৰী হোৱাৰ মূলতে আছিল কিন্তু শংকৰদেৱ আমি তেখেতক ইয়াতে মনত পেলাব লাগিব শংকৰদেৱক আৰু মাজুলীৰ চামগুৰি সত্ৰ যিখন মুখাশিল্পৰ বাবেও খুব বেছি বিখ্যাত সেইখিনিও আমি নক'লে ভুল হ'ব মাজুলীৰ বিষয়ে কওঁতে কিয় ভাল লাগে বুলি কওঁতে আচলতে মাজুলিয়ে হওঁক বা মই যিখিনি ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰেই হওঁক যিখিনি মন্দিৰ ফুৰিলোঁ আচলতে গোটেইখিনিয়েই মোৰ ভাল লগা এনেকুৱা নহয় যে কোনোবা এখন জেগায়ে ভাল লাগে কিন্তু সেই ভাল লগাখিনি কিয় বুলি ক'লে আচলতে আমি খুউব সৰুকে আমি ক'ব নোৱাৰোঁ কাৰণ প্ৰত্যেকখন জেগাৰে বা প্ৰত্যেকটো মন্দিৰৰে এতিয়া ধৰক ইমানখিনি মন্দিৰ আছে আমাৰ ইয়াত যিখিনি মন্দিৰ মই ফুৰিছোঁ কি বুলি কৈ আপুনি সেই জেগাখনৰ ভাল লগাটো ক'ব ইমান প্ৰত্যেকটো মন্দিৰৰে এটা এটা নিৰ্দিষ্ট বৈশিষ্ট্য আছে তেওঁলোকৰ এটা নিৰ্দিষ্ট সংস্কৃতি আছে কি বুলি কৈ আপুনি সেইটো যে ক'ব ক'বলৈ খুব আচলতে খুব টান হয় আৰু ভাল লগা বুলি ক'লে এটা কাৰণে কাৰণ মোৰ ফুৰিয়ে খুব বেছি ভাল লাগে আৰু ফুৰোঁতে কি হয় আমি বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ তাত যোনখন যোনডোখৰ জেগালেই যাওঁ বাৰু মাজুলী গ'লো গুৱাহাটী গ'লোঁ বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ বিভিন্ন ভাষা কোৱা মানুহ লগ পাওঁ আমি ভাষাখিনিও শিকিব পাৰোঁ তেওঁলোকৰ বা তেওঁলোকৰ তেওঁলোকে যেনেকে থাকে যেনেকুৱা কথা কোৱাৰ ধৰণ খোৱা বোৱা যিহেতু খোৱা বোৱা আমি এইখিনি বিভিন্ন বিভিন্ন ধৰণৰ অভিজ্ঞতা হয়